মই বিশেষকৈ এই জন্তুবিলাকৰ জন্তু বা পশুপালন সম্পৰ্কত বহুত সজাগ আৰু মই বিশেষকে গৰু পালনো কৰি কৰোঁ আৰু বৰ্তমান মানে বানপানীৰ কাৰণে অলপ অসুবিধাৰ কাৰণে গৰু অলপ কম হৈছে তথাপিতো গৰুকেইটাক মই মানে এই ঘাঁহ পানী সদায় ভালদৰে যোগান ধৰোঁ আৰু প্ৰতিষেধক প্ৰতি বছৰে সময়মতে প্ৰতিষেধক দিওঁ আৰু বিশেষকৈ মই লগতে হাঁহো পালন কৰোঁ হাঁহৰো দানা প্ৰতি হেৰি মতে প্ৰতিষেধকো দিওঁ আৰু দানা পানী সদায় যোগান ধৰোঁ আৰু গৰু মানে বিশেষকৈ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে সেই বেমাৰৰ কাৰণে এতিয়া অলপতে আমাৰ ইয়াত ছাগলী কিছুমান মানে হেৰি হৈছিলে বসন্ত ৰোগত দেখা দিছিলে আৰু সেইকাৰণে মই আমাৰ এই স্থানীয় ডাক্তৰ পশুপালন ডাক্তৰ ওচৰত গৈ মই মানে সেই কথা কিছুমান সুধিছিলোঁ যে ছাগ ছাগলীৰ পৰা গৰুলৈ এই বসন্ত ৰোগ বিয়পিব পাৰে নেকি বুলি সুধিছিলোঁ কিন্তু তেখেতে ক'লে বোলে সৰ্বসাধাৰণতে এইটো বিয়পি নাযায় গতিকে আপুনি চিন্তা নকৰিব আৰু আপুনি যদি আপোনাৰ সন্দেহ হয় তেতিয়াহ'লে আপুনি গৰুকেইটা লৈ আহিব আমি প্ৰতিষেধকটো দি দিম সেই গতিকে মই মানে গৰুকেইটা নি তেখেতৰ ওচৰত প্ৰতিষেধকো দিয়ালোঁ আৰু সেই গৰুকেইটা এতিয়া বৰ্তমান মানে ভাল আৰু এই ভৱিষ্যতে চেউৰী এজনী যদি মানে উপযুক্ত চেউৰী এজনী আছে মোৰ উপযুক্ত যদি হয় তেতিয়াহ'লে তেওঁৰ বৰ্ণ সংঘৰ কৰাই উপযুক্ত পোৱালি দিয়াম বুলি মই মনতে চিন্তা কৰিছোঁ আৰু এই আমাৰ ইয়াত ঘাঁহ বিশেষকৈ এতিয়া বৰ্তমান মানে ঘাঁহ পানী যথেষ্ট আছে কিন্তু বানপানীৰ সময়তহে অলপ অসুবিধা হয় কিন্তু তথাপিতো মই বহুত কষ্ট কৰি হ'লেও গৰুকেইটাক দানা পানী যোগান ধৰোঁ বাৰিষাৰ দিনতো আৰু আপোনাৰ এই মানে গৰু বিভিন্ন সময়ত মই আঁঠুৱাৰ ব্যৱস্থাও কৰোঁ বাৰিষা আৰু আপোনাৰ দেখিছোঁ আমাৰ ইয়াত ৰাইজে কিছু মানুহে হাঁহ কুকুৰা হাঁহৰ মই হাঁহো পালন কৰোঁ হাঁহৰ কণীও ইত্যাদি কৰি মই বিক্ৰী কৰোঁ আৰু হাঁহৰ মানে এতিয়া প্ৰতিষেধক দি এই কিছুদিনৰ আগত আমাৰ ইয়াত বেমাৰে দেখা দিছিলে হাঁহ হাঁহৰ প্ৰতিষেধক কৰি হ মানে আমাৰ ভেটেনেৰি পশুপালকৰ মানে সৈতে কথা পাতি প্ৰতিষেধক দিয়ালোঁ আৰু বৰ্তমান এতিয়া মোৰ এতিয়া হাঁহো আছে তেৰটা মানে মাক পোৱালি সৈতে আৰু ভৱিষ্যতে আৰু গঁৰালৰ ব্যৱস্থা গঁৰালতো প্ৰতিষেধকে মানে ঔষধ প্ৰয়োগ কৰোঁ সময়ে সময়ে তেতিয়াহে লগতে মানে মোৰ পুখুৰী এটা আছে পুখুৰী তাতো মই মাছো পালন কৰোঁ মাছ কিন্তু বিক্ৰী কৰিব পৰা হোৱা নাই এতিয়ালৈকে পুখুৰীটো সৰু কাৰণে ভৱিষ্যতে মই আৰু ডাঙৰ কৰিম বুলি ভাবিছোঁ আৰু মানে মোৰ পুখুৰীটো সৰু যদিও তিনি চাৰি বছৰ মাছ প্ৰায় থাকে আৰু আৰু ডাঙৰ কৰিম বুলি ব্যৱস্থা কৰিছোঁ এইবাৰ মানে হেৰি কৰিছোঁ কথা পাতিছোঁ সং মা বিভাগীয় এই ফিচাৰী কৰ্মচাৰীৰ লগত গতিকে ভৱিষ্যতে মোক মানে দিয়া ফিছাৰী হেৰি দিয়াৰ মানে অনুদান দিয়াৰ সংকল মানে এই কথা দিছে আৰু পিছত হয়তো মই এই ফিচাৰীটো অলপ যত্ন সহকাৰে আৰু উন্নত কৰিম বুলি মোৰ মই ভাবোঁ আৰু আমাৰ ইয়াত যিহেতু বানপানী যদিও হয় ফিচাৰীটো ওখ কৰি মানে বানপানী নোহোৱাৰ ব্যৱস্থা হেৰি কাৰণে কৰিছোঁ আৰু সেই বানপানী যাতে সোমাব নোৱাৰে তাৰ ব্যৱস্থা মই সদায় মনত ৰাখোঁ আৰু মাছ পালন কৰি ভৱিষ্যতে উন্নত হ'ম বুলি মই চিন্তা কৰিছোঁ আৰু কিন্তু মোৰ বানপানী ইয়াত এই এই বছৰ অলপ কমিছে আনকেই বছৰ খুব বানপানী বেছি হয় কাৰণে কিছু সময় সময়ে অলপ মানে এই ফিচাৰিটোৰ কাৰণে চিন্তা কৰিব লগা হৈছে আৰু লগতে অহা বছৰৰ পৰা মই ছাগলীও পালন কৰিম বুলি চিন্তা কৰিছোঁ ছাগলীৰ লগতে ছাগলী প্ৰতিষেধকো ব্যৱস্থা কৰা হ'ব আৰু ছাগলী এতিয়ালৈকে মোৰ মানে হেৰি বন্দবস্ত প্ৰায় হৈ আছে আনিম বুলি ভাবিছোঁ আৰু ছাগলী পালন কৰিহে ফিচাৰীৰ ওপৰত হাঁহ কুকুৰা ছাগলী চব সকলোখিনি তাতে গঁৰাল দি আপোনাৰ তাতে পালন কৰিম বুলি মই চিন্তা কৰিছোঁ